যিহেতু বেছিভাগ বেমাৰ আজাৰ পানীৰ পৰাই হয় জণ্ডিচ কলেৰা টাইফয়েড এনেকুৱা ভায়ানক ভয়ানক বেমাৰ আপোনাৰ পানীৰ পৰা হয় গতিকে পানী বস্তুটো আমি যিমানেই বিশুদ্ধ কৰি খাব পাৰোঁ সিমানেই আমাৰ শৰীৰৰ কাৰণে ভাল আৰু সেই কথাষাৰ মনত ৰাখি আমি ঘৰুৱা কিছুমান মানে ব্যৱস্থা কৰি লওঁ যে পানীটো যাতে বিশুদ্ধ হৈ থাকে প্ৰথমে আমি ক'ব পাৰোঁ ঘৰতে আমাৰ কিছুমান ফিল্টাৰ আমি মানে বনাই লওঁ ধৰক আপোনাৰ ছাই ইটা বালি এনে আপোনাৰ ছাই বালি পাথৰ এই এইবোৰ মিছ কৰি আমি ঘৰতে মানে মিঠৈ টিং দি পেলাই ঘৰতে আমি মানে ফিল্টাৰ মানে বনাই ল'ব পাৰোঁ ঠিক তেনেকৈ যদি পইচা থাকে কাৰোবাৰ ভাল ভাল দামী দামী ফিল্টাৰ পায় সেইবিলাক কিনি আনিব পাৰে ফিল্টাৰ কৰাৰ উপৰিও সেই পানীসমূহ আকৌ যদি আমি গৰম কৰোঁ উতলাই গৰম কৰি পেলাই যদি ঠাণ্ডা কৰি খাওঁ তেতিয়াতো পানীটো সাংঘাটিকভাৱে বিশুদ্ধ হৈ পৰিব গতিকে তেনেকৈ মানে খোৱাটো উচিত হয় পানীটো আমি ঘৰতো সেনেকৈয়ে খাওঁ বিশেষকৈ গৰম কৰিবই লাগে যি পানী নহওঁক লাগিলে ফিল্টাৰ পানী হওঁক যিমান দামী দামী ফিল্টাৰ পানী হওঁক পানী বস্তুটো গৰম কৰিব লাগে কাৰণ গৰম ফিল্টাৰত বীজাণুটো নমৰে বুলি নকওঁ মৰি যায় কিন্তু গৰম কৰিলে যে হাণ্ড্ৰেড পাৰ্চেণ্ট আপোনাৰ বীজাণুটো মৰি যায় গতিকে যিমান পাৰে সিমান পানী উতলাব লাগে লাগিলে গৰম গৰম খাব নালাগে ঠাণ্ডা কৰি মানে খাব পাৰে উতলাই পেলাই তো আমি তেনেকৈয়ে ঘৰত আমি লওঁ খোৱা পানী বিশুদ্ধ কৰা ব্যৱস্থা সেনেকৈয়ে কৰোঁ তাৰ পাছতো যদি তাৰ তাতকৈও যদি আপোনাৰ ভাবক কিছুমানৰ কুঁৱা আছে কুঁৱাৰ যদি পানী ভাল নহয় তেনেহ'লে তাত আপোনালোকে যদি ক্ল'ৰিন যদি মানে মিছ কৰি দিয়ে তেতিয়া সেই পানীটো অলপ মানে বিশুদ্ধ হৈ পৰিব বহুতো ধৰ বহুতো মানে বীজাণুবিলাক মানে মৰি যায় তাৰ ফলত ঠিক তেনেকৈ যাৰ পুখুৰী আছে পুখুৰীত যদি পানী যদি বিশু বিষাক্ত কাৰণে মাছবিলাক যদি মৰি গৈছে গতিকে তাত চূণ পটাছ গোবৰ এই সকলোবোৰ যদি মানে পেলাই দিয়া হয় তেতিয়াহ'লে এই পানীখিনি অলপ মানে চাফা হৈ পৰে মাছবিলাক মানে বচাৰ চাঞ্চ থাকে গতিকে ঠিক তেনেকৈ মানে কৰিব লাগে আৰু মানে নিজৰ খোৱা পানীবিলাক চাফ চিকুণ কৰি খাব লাগে প্ৰতিজন মানুহে আজিকালি বেছিভাগ বেমাৰ যিহেতু খোৱা পানীৰ পৰা হ'ব লৈছে